হয় মই নিশ্চয় গৈছোঁ আমাৰ অঞ্চলৰ পৰ্যটনস্থলীবিলাকলৈ যিহেতু মই অলপমান মোৰ কামবিলাকত অলপ ব্যস্ত থকা হয় গতিকে যেতিয়াই মই অকণমান খালী সময় পাওঁ সেই সময়কণ মই ধুনীয়া আমাৰ ওচৰতে ধুনীয়া ধুনীয়া ঠাই আছে মই সেইবিলাকত ফুৰিবলৈ যাওঁ যিহেতু ইমান বিজি টাইমত বিজি এটা চিডিউলত আমি অলপমান এনেকুৱা ধৰণৰ নেচাৰেল যোনটো ধুনীয়া এটা দৃশ্য সেইটো উপভোগ কৰিবলৈ মন যায় গতিকে সেইবিলাক যেতিয়া আমি উপভোগ কৰোঁ তেতিয়া আমি বাহিৰাৰ বেলেগ কিবা যদি আমাৰ চিন্তাধাৰা থাকে সেইবিলাক আমি চব পাহৰি যাওঁ মনটো খুব ফূৰ্তি লাগে গতিকে মই এবাৰ আমাৰ ঘৰৰ ওচৰৰে আমাৰ এইটো অঞ্চলৰ দিল্লীঘাট গৈছিলোঁ তাতো আপোনাৰ খুব ধুনীয়া এটা প্ৰাকৃতিক সৌন্জ সৌন্দৰ্য পৰিৱেশ আমি কেতিয়াবা তাত আমাৰ বহুত দিন আমি যদি অলপমান বিজি থকা হয় কেতিয়াবা আমি সময় পালে মানে তাত গৈ কেনে মই আমি ভালদৰে টিফিন চিফিন লৈ ঘৰতে ব বনাই মেলি বৈ খাবলৈ যাওঁ গতিকে তাত ভাল লাগে আৰু ক'বলৈ গ'লে আমাৰ বগীবিলত তাত আমি নদীৰ পাৰত আমি কেতিয়াবা লগৰখিনিৰ লগত খাবলৈ যাওঁ গতিকে যোনখিনি আমি যিমান আজিকালি লাইফটো ইমান এটা চিন্তা হৈ গৈছে যে ভৱিষ্যতত কি কৰিম কি নাই এনেকুৱা এটা হেক্টিক পিৰিয়ডত গতিকে অলপমান এনেকুৱা এটা প্ৰাকৃতিক সৌন্দৰ্য পৰিৱেশ উপভোগ কৰিবলৈ আমাৰো মন যায় গতিকে মই যেতিয়াই মোৰ মনটো বেয়া লাগে তেতিয়া অলপমান লগৰ লগত ওলাই যাওঁ তাত কিবা এটা খাই আহোঁগৈ গতিকে মোৰ খুব ভাল লাগে আৰু বহি লৈ মই ধুনীয়াকে টিফিন খাই মেলি তাতে ঘৰতে যি বনাই পাৰোঁ যাওঁ যিটো পাৰোঁ বনাই লওঁ আৰু তাৰপিছত তাত গৈ মেলি আমি সকলোৱে বহি মেলি গান গাওঁ ফূৰ্তি কৰোঁ টিফিন খাওঁ তেনেকৈ কৰি কিনে আমি অলপমান তাতে সময় সময় কে কটোৱাই কিনে গধূলি হ'লে আমি ঘৰলৈ গুচি আহোঁ যিহেতু আগতে এইবিলাক এ ইমানো উন্নত হোৱা নাছিলে নেচাৰেল বিউটিটো প্ৰাকৃতিক যোন যোনটো সৌন্দৰ্য আগতে সেইটো ইমানো ফুটি উঠা নাছিলে আৰু যিহেতু আজিকালি বহুত বেছি যান বাহন হৈ গৈছে কাৰণেও কিছুমান ধুনীয়া ধুনীয়া জেগাবিলাকৰ জেগাবিলাক নোহোৱা হৈ গৈছে গতিকে তাৰ কাৰণে চৰকাৰে আজিকালি বহুত সা সুবিধা প্ৰদান কৰিছে চৰকাৰে আজিকালি ধুনীয়া ধুনীয়া পাৰ্কছবিলাক ধুনীয়া ধুনীয়া টুৰিষ্ট পৰ্যটনস্থলীবিলাক গৱমেণ্টে চৰকাৰে অসম চৰকাৰে বনাই বনাই দিছে যাতে অসমৰ মানুহে বা বাহিৰৰ মানুহেই হওক পৰ্যটকবিলাক আহি কেনে উপভোগ কৰিব পাৰে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যটো গতিকে ময়ো সেই ধুনীয়া ধুনীয়া আমাৰ অঞ্চলত যিমান জেগা আছে ক'বলৈ গ'লে আমাৰ যোনখন আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীখন তাত তাৰ কিনাৰত বহুত ধুনীয়া ধুনীয়া ধুনীয়া ধুনীয়া স্থলীবিলাক বনাই বনাই দিছে যাতে মানুহ গৈ তাত উপভোগ কৰিব পাৰে গতিকে এনে এনেধৰণেই মই যেতিয়া মোৰ বেয়া লাগে তেনেধৰণে তেনে তেনেকৈ কেতিয়াবা ফ্ৰেণ্ডৰ লগত গৈ মেলি উপভোগ কৰোঁ ফূৰ্তিত ফূৰ্তি কৰোঁ আৰু ক আহি লৈ কিনে মনটো খুব ভাল লাগে গতিকে এন এনেধৰণেই আমি ঘৰৰ মানুহৰ লগতো কেতিয়াবা যাওঁ কেতিয়াবা ফ্ৰেণ্ডৰ লগতো যাওঁ গতিকে ভাল লাগে আৰু এতিয়া যদি মই ক'বলে গ'লে মই এবাৰ প্ৰগ্ৰাম কৰিবলৈও গৈছিলোঁ ব্ৰহ্মপুত্ৰ নদীত যেতিয়া নমামী ব্ৰহ্মপুত্ৰ প্ৰগ্ৰাম পাতিছিলে তেতিয়া আমি নদী কিনাৰত তেনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত একদম ধুনীয়া এটা জেগা আছে ডি টি পি ডাইক ডিব্ৰুগড়ৰ তাতে পাতিছিলে নমামী ব্ৰহ্মপুত্ৰ ফেষ্টিভেল তাত মই এবাৰ প্ৰগ্ৰাম কৰিবলৈও গৈছিলোঁ তাত আমি বিহুৰ নৃত্য নাচিছিলোঁ গতিকে তাত খুব ভাল লাগিছিলে একদম বাহিৰৰ পৰা মানুহ পৰ্যটক আহিছিলে আমাৰ নৃত্য উপভোগ কৰিলে তাৰ জেগাটো ইমান ধুনীয়া সেইখিনি উপভোগ কৰিলে গতিকে মোৰো খুব ভাল লাগে তেনেকৈ যে নৃত্যৰ মাজতে ময়ো যে মানে এইবিলাক ধুনীয়া ধুনীয়া জেগাবিলাকলৈ যাবলৈ পাৰোঁ আমাৰ অঞ্চলটোৰ মই বহুত জেগাই এনে এনেধৰণে ফুৰিবলৈ যাওঁ যেতিয়াই মই মনটো বেয়া লাগে নতুন নতুন জেগা বিচাৰি যাওঁ যাতে আজি ক'ত যাম আজি ক'ত নেযাম এনে কৰি কিনে ভাবি লওঁ আৰু যেতিয়াই মন যায় ধুনীয়া এটা জেগা বিচাৰি কিনে ওলাই যাওঁ গতিকে আগতে এইবিলাক ইমান ভয় লাগিছিলে আগতে ইমান উন্নত হোৱা নাছিলে গতিকে আজি আজি আজিকালি ক'বলৈ গ'লে নতুন নতুন বহুত এনেধৰণে পৰ্যটকস্থলীবিলাক পৰ্যটনস্থলীবিলাক ওলাইছে ধুনীয়া ধুনীয়া আহিছে গতিকে তাত গৈ মেলি মোৰ খুব ভাল লাগে যেতিয়া মনটো বেয়া লাগে আমি এনেধৰণে লগৰবিলাকৰ লগত ওলাই যাওঁ